হেল্ল' অ হয় হয় অ ক' এই ইনেই বহি আছোঁ নাইকৰা পাই তাকে কৰিবগৈ লাগিছিলে তাকেহে ওলাবি নহ'লে যাম কাইলৈ কাইলৈ এতিয়া টাইমটো নহ'ব নহয় হেৰি কৰ পাঁচ তাৰিখ ছয় তাৰিখ মানে ওলা

ল'বলগীয়া আছে বাৰু দুটামান বস্তু ল'মগৈ খালী ওলাবি মোৰ বিয়াৰে বিয়াৰ বস্তুৱে হ'ব তেতিয়া থ ওম ওম